গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰে পদক্ষেপ লৈছে বুলি ক'ব পাৰোঁ কিয়নো গ্ৰাম্য অঞ্চলত বিভিন্ন ধৰণৰ বিদ্যালয়সমূহ স্থাপন কৰা হৈছে বিদ্যালয়সমূহত শিক্ষক শিক্ষয়ত্ৰীক নিয়োগ কৰা হৈছে শিক্ষক শিক্ষয়ত্ৰীসকলক বিদ্যালয়লৈ আহিবলৈ পঢ়াবলৈ নিয়ম বান্ধি দিয়া হৈছে গতিকে ক'ব পাৰি যে গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰে পদক্ষেপ লৈছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসমূহক বিভিন্ন সুবিধাও প্ৰদান কৰিছে গতিকে কিন্তু গ্ৰাম্য অঞ্চলৰ স্কুলৰ শিক্ষাৰ্থীসকল এইকাৰণে সক্ষম নহয় কিয়নো যিমান উন্নত হ'ব লাগিছিলে সেই হিচাপত নহয় আৰু বৰ্তমান সময়ত প্ৰাইভেট অৰ্থাৎ যিবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আছে সেইবোৰ যথেষ্ট উন্নত সেইবোৰত শিক্ষক শিশুসকলৰ শাৰিৰীক মানসিক নৈতিক বৌধিক আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশ হয় তাত শিক্ষাৰ্থী সকলক যথেষ্ট গুৰুত্ব সহকাৰে পাঠদান কৰা হয় লগতে যেতিয়া এখন নগৰ চহৰত পঢ়া যায় শিক্ষাৰ্থীসকলে অধিক সুবিধা লাভ কৰে গ্ৰাম্য অঞ্চলৰ সুবিধা কম থাকে বিশেষকৈ ব্যক্তিগত ভাৱে শিক্ষকৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া গ্ৰাম্য অঞ্চলত সহজে পোৱা নাযায় কিন্তু এখন এখন নগৰ অঞ্চলত সেই সুবিধাসমূহ যথেষ্ট উপলব্ধ হয় গতিকে যিমান পাৰি সিমান ছাত্ৰ ছাত্ৰীসকলে সেই সুবিধাসমূহ লাভ কৰিব পাৰে গতিকে এইটোৱে মই কাৰণ বুলি ভাবোঁ কিয়নো গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নতি কৰিবলৈ চৰকাৰে যদিও পদক্ষেপ লৈছে সেই পদক্ষেপসমূহ যথেষ্ট নহয় আৰু কৰিব লগা কাম আছে গতিকে গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীসকল গ্ৰাম্য অঞ্চলৰ স্কুললৈ শিক্ষাৰ্থীসকলক পঠিওৱা নহয় আৰু লগতে ৰাস্তা ঘাট পদূলি ইমান সুগম নহয় গতিকে এইটো এটা কাৰণ আৰু তাৰ লগতে এইটোও ক'ব পাৰি যে গ্ৰাম্য অঞ্চলত ৰাস্তা পদূলি সুগম নোহোৱাৰ লগতে তাৰ মানুহো ইমান শিক্ষাৰ প্ৰতি আগ্ৰহী নহয় তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক কাম সোনকালে কাম বনত নিয়োগ কৰাত বেছি আগ্ৰহী হয় গতিকে এইবোৰে কাৰণ বুলি ক'ব পাৰি